ডেংগো জ্বৰ আৰু মেলেৰিয়া মহৰ পৰা অসুখৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন ব্যৱস্থা লোৱা হয় যেনে ধৰিলোৱা হওক শুৱাৰ সময়ত সদায় আঠুৱা তৰি শুব লাগে আৰু খোৱা বস্তুসমূহ সদায় ঢাকি ৰাখিব লাগে তাৰ পিছত আমি আমাৰ ঘৰৰ চৌপাশে নলা নৰ্দমাসমূহ য'ত পানী জমি থাকে পানী জমা হোৱাৰ ফলত তাৰ পৰা ডেংগো বা ম মহ মেলেৰিয়া মেলেৰিয়া মহৰ জন্ম হয় আৰু সেই ৰোগ আমালৈ বিয়পে সেই মহসমূহ সেই মহে কামোৰিলে আমাৰ দেহত সেই ৰোগ বিয়পে সেইসমূহ কিছুমান সাৱধানতা আছে যি আমি অৱলম্বন কৰিব লাগে চাফ চিকুণকৈ ৰাখিলে বা আমি যত্ন ল'লে খোৱা বোৱাৰ ক্ষেত্ৰতে হওক এই ৰোগসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰি